গৰু ম'হ ছাগলী চববোৰ কমি গৈছে কিহৰ কাৰণে কমি গৈছে জেগা নাইকিয়া হৈছে জেগা বহুত কমি গৈছে আৰু মানুহৰ ঘৰ দুৱাৰ বনাইছে তাৰ সলনি বাম পানী খেতি কৰিছে এতিয়া মাটি নাই গৰু ম'হবোৰৰ বেমাৰ হৈছে এতিয়া দৰৱ পাতি দিছে ধানত বহুত সংখ্যা কমি গৈছে আগৰ লেখিয়া গৰু ম'হ পুহিব নোৱাৰা হ'ল

আমি অনুৰোধ কৰিছোঁ ক'ৰবাত যদি গৰু ছাগলীবোৰ ডাক্তৰ চিকিৎসালয় আমি কিজানি ভালেই হয় বহুত লোকচান হৈছে আমাৰ গাঁৱৰ মানুহখিনি পানী দুনীৰ কাৰণেও কষ্ট হৈছে খেতিৰ কাৰণেও কষ্ট হৈছে খেতি এতিয়া এনেকৈ হাল বোৱাই আছে মানুহ ৰুব পাৰে নে নোৱাৰেনে গোটেইখন পানী বাম পানী ক'ৰবাত যদি কঠীয়া মঠিয়া আছে সেই তাকো দিয়ক পানী পৰহিলৈকে ৰুই আছে আমাৰ ইয়াত কি হ'ব গৰু ম'হবোৰৰো এনেকুৱা বেমাৰ হৈছে কিছুমানটো বাম পানীতে উটি গৈছে গৰু ছাগলী উটি গৈছে হাঁহ কুকুৰাও গৈছে মানুহকেইটা যি বাচি আছে মানুহকেইটা বাচি আছে মানে আৰু আ তেওঁলোকো গৈছে মাজে মাজে এইবোৰ ম'বাইলে চবাইলে পাইছে নহয় চৰকাৰে ভাল ভাল ডেকা ল'ৰাবোৰ উটি গৈছে আৰু ক'ৰবাত যদি ল'ৰা ছোৱালী খেলি আছে ল'ৰা ছোৱালীও গৈছে ডাক্টৰ আমাৰখিনি যদি ডাক্তৰৰ সুবিধা হ'লহেঁতেন তেনেকেও বাচ গৰু ছাগলীৰ কাৰণে ডাক্তৰো নাই ইমান দিগদাৰ আৰু আমি এতিয়া বুঢ়ী মানুহ ক'তনো বিচাৰিমগৈ বাৰু হয় গৰু ছাগলীৰ কাৰণে মানুহৰ কাৰণেই এতিয়া পাবলে টান খাবলৈও নাই ইমান দিগদাৰ হৈছে ঘৰখনৰো ঘৰখনৰ দিগদাৰ যে দিগদাৰ ৰাইজে গোটেইখন তেনেকুৱা পানী নপানীত বিবিং বাবাং হৈছে কিনো হ'ব এইবাৰ চৰকাৰে এবাৰ নহয় এবাৰ চকু মেলি চাওকচোন ক'ৰবাত যদি ক'ৰবাত যদি ভুল ভালটো আছে ভুলখিনি শুদ্ধৰাই দিব আমি সিমানখিনি নেজানো আমি কথা বতৰাও হ'ব নেজানো পঢ়া শুনা নাই শিক্ষা বিদ্যা একোৱেই নাই আমাৰ গৰু ম'হ ছাগলী চব পইচা দেই কিনো হ'ব আমি একোতো নেজানো ক'ৰবাত যদি